হেল্ল' যোৰহাটৰ গড়আলিত থকা ৰাজপুতনা ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ আপুনি মেনেজাৰে কৈছে ন অঁ ঠিক আছে বাৰু মই আপোনাৰ চৰাইবাহীৰ ঋতু বৰুৱাই কৈছিলোঁ মানে মই জুলাইৰ পাঁচ তাৰিছে এটা বাৰ্থডে' পাৰ্টি উদযাপন কৰিব বিচাৰিছোঁ অঁ সেই হেতুকে মানে আপোনাৰ ৰেষ্টুৰেণ্টখনত বাৰু মানে ঠাই পাম নেকি বাৰু মানে উদযাপন কৰিবলৈ বা ৰুম হ'লেও হ'ব অঁ পাম ন অঁ মোৰ মানে এশজনমান বন্ধু লগত যাব আৰু তেওঁলোকেও এই পাৰ্টিটোত মানে উদযাপন কৰিব বুলি বিচাৰিছে অঁ গতিকে তেওঁলোকৰ বাবে খাদ্যবস্তু মানে যোগাৰ কৰিব পাৰিব ন আপোনালোকে অঁ ঠিক আছে বাৰু অঁ অঁ মানে আপোনাৰ বিশেষকৈ লাগিছিলে আমাক বিৰিয়ানী চিকেন ফ্ৰাইড ৰাইচ চিকেন পোলাও চিকেন চাও আৰু লগতে ভেজো ৰাখিব আৰু আপোনাৰ কল্ড ড্ৰিংকছ লাগিছিলে অঁ পাম ন অঁ ঠিক আছে এইটো বাৰু এটা ডাঙৰ অৰ্ডাৰেই দিয়া হ'ল আপোনালোকক ইয়াৰ বাবে কিবাকিবি মানে ৰেহাই পা পাম নেকি বাৰু আমি অঁ পাম ন ঠিক আছে বাৰু তেতিয়াহ'লে পাম যদি আপুনি মানে ৰেহাই যিটো কুপন বা প্ৰমো ক'ড আছে সেইটো বাৰু দিব পাৰিব নেকি অঁ পাৰিব ন ঠিক আছে দি দিয়কচোন মই চাই লওঁ আৰু আপুনি খালি অঁ মানে অতি সোনকালে কথাটো ক'ব যে পাৰিব নে নোৱাৰে অঁ ঠিক আছে বাৰু অঁ ইমানখিনি জনোৱাৰ বাবে বা ধন্যবাদ দেই আপোনাক ঠিক আছে হ'ব দিয়ক ৰাখিছোঁ